আমাৰ অসম ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটোৱে বহুত উন্নত ভুমিকা পালন কৰে কাৰণ আমাৰ অসম ৰাজ্যত অসমীয়া ভাষাটো মষ্ট ইম্পৰ্টেণ্ট বা বহুত উন্নত ধৰণৰ ভুমিকা পালন কৰে ইয়ে এইকাৰণে আমাৰ অসম ৰাজ্যত প্ৰতিটো বিদ্যালয়ত প্ৰতিটো শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাৰেই প্ৰতিটো শিক্ষা ব্যৱস্থাই শিকোৱাৰ ধৰণ বা ছাত্ৰ ছাত্ৰী শিক্ষা ব্যৱস্থা লাভ কৰে বা ছাত্ৰ ছাত্ৰীয়ে যেনেকৈ শিকে তেনেকুৱা ব্যৱস্থাত আমাৰ ৰাজ্যত শিক্ষা ব্যৱস্থা অসমীয়া ভাষাটোৱে উন্নত বা অসমীয়া ভাষাটো উন্নত স্থান লাভ কৰিছে তেনেকুৱা ক্ষেত্ৰত আমি এইটোৱে কম যে আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটো আমি আগৰ দৰে বা আগতেও যেনেকুৱা ভাল আছিল বা আগস্থানত আছিল বা আজিও আছে বা শেষলৈকেও থাকিব বুলি আশা কৰিম আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটোৱে ইমানেই উন্নত যে এই অসমীয়া ভাষাটো আমাৰ পুৰণি আমাৰ বহুত আগৰ বহুত আগৰ পৰা আমাৰ দেউতাসকলেও মাতিছে আমি মাতিছোঁ এই ভাষাটোৱে বহুত উন্নত সংখ্যা হিচাপে পালন কৰি আহিছে আমি এই ভাষাটোক আগৰ দৰে সন্মানেৰে অসমীয়া ভাষাটোক আমি সন্মানেৰে শুদ্ধকৈ সদাই এই ভাষাটোক আমি আগস্থানত ৰাখিব লাগে আমি সদাই জানিব লাগিব অসমীয়া ভাষাটো আমাৰ ভাষা এই হিচাপে মানি লৈ আমি আমাৰ ৰাজ্যত আমি অমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত সদাই অসমীয়া ভাষাটো পালন কৰিম বা কৰিব লাগে